অ কোৱা ঝৰ্ণা কোৱা হেল্ল' অ ঝৰ্ণা কোৱা অ নাই ইনেই বহি আছোঁ কোৱা তোমাৰ খবৰ অ হয় নেকি বৰ ভাল কথা ময়ো বহুত দিন ফুৰিবলৈ যোৱা নাই যাওঁ যাওঁ লাগি আছে অৱশ্যে মোৰ এনেকে কোনো লগ নাই কাৰণেও যোৱা হোৱা নাই বাৰু অ অ ঠিক আছে যাম দিয়া অ হ'ব মই ফ্ৰক পিন্ধি ভালেই পাওঁ আৰু এতিয়া গৰমত তোমাৰ কমফৰটেবুলো হয় ফ্ৰক পিন্ধিলে ফ্ৰক পিন্ধিয়ে যাম ঠিক আছে গাড়ী এখন ৰিজাৰ্ভ কৰি গুচি গ'লো আহোঁতে আহোঁতেও আমি গুচি আহিলো আৰু তাতে পাৰ্কত ফুৰিলোঁ অলপ আৰু ফুৰি ভাল ৰেষ্টুৰেণ্ট এখনত কিবা আমি খালোঁ

অ অ অ লগৰখিনি সিহঁতে যাব নে অ অ আৰু চোৱা চাই ল'বা দেওবাৰটো আহক আৰু দেওবাৰে যদি বতৰ ভাল থাকে দেই যদি কি হয় মানে বহুত বৰষুণ দিয়ে গতি গতিকে যদি সাংঘাতিক বৰষুণ দি থকা বতৰ হয় সেইদিনা তেতিয়াহ'লে হয়তো কেঞ্চেল হ'বও পাৰে তেনেকৈ ওলাই গৈ ভালো নালাগে আৰু পাৰ্কত ফুৰিও ভাল নালাগিব আৰু ছাতি কেৰি কৰিবলৈও ভাল নালাগিব ফটো এখন তুলিব নোৱাৰা অ ভাল লাগিব জানো গতিকে যদি বতৰটো ভাল থাকে তেনেহ'লে মোৰ যোৱাটো নিশ্চিত অ বাকী লগৰখিনিকো কৈ দিবা বতৰ ভাল থাকিলে যাম আৰু তেনেকৈ ভাল মানে আমি চোৱা ফ্ৰকখিনি সবেই কালাৰটো অকণমান মিলাই লম দেই ভাল লাগিব আৰু ফটোও ভাল উঠিব আমাৰ গ্ৰুপ ফটোও ভাল হ'ব ঠিক আছে ঠিক আছে ঠিক আছে যাম চি'অৰ হ'ব হ'ব ঠিক আছে